আপোনালোকৰ গাঁওখনৰ বিষয়ে বহলাই কওক আমাৰ গাঁওখনৰ নাম ঢেকিয়াজুলি সোমাৰ চাউদাংগাঁও আমাৰ গাঁওখন যোৰহাটত অৱস্থিত গাঁওখন যোৰহাট টাউনৰ পৰা ন কিলোমিটাৰ দূৰত অৱস্থিত আমাৰ গাঁওখনত প্ৰায় এশ ঘৰ মানুহে বাস কৰে গাঁওখনত সকলো মানুহে বৰ মিলাপ্ৰীতিৰে বাস কৰে আমাৰ গাঁওখনৰ ৰাস্তা ঘাট পকী দোকান বজাৰৰ সুবিধা আছে সাধাৰণ মানুহৰ সুবিধা হোৱাকৈ সুলভ মূল্যৰ দোকানো আমাৰ গাঁৱত আছে আমাৰ গাঁৱত এটা নামঘৰ আছে এই নামঘৰটো ঊনৈছশ বাসত্তৰ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই নামঘৰতে আমাৰ গাঁৱৰ সকলো লোকে সেৱা প্ৰাৰ্থনা ক কৰে আৰু আমাৰ নামঘৰত বৰসভা পতা হয় পতা হয় আৰু সেই ভাওনাও পতা হয় আৰু এই ভাওনাত আমাৰ গাঁৱৰ সকলো লোকে অংশগ্ৰহণ কৰে সহায় সহযোগিতা আগবঢ়ায় আমাৰ গাঁৱত এখন এল পি স্কুল' স্কুলো আছে সেই স্কুলখনত আমাৰ গাঁৱৰ প্ৰায় সকলো ল'ৰা ছোৱালীয়ে শিক্ষা লাভ কৰে আমাৰ গাঁৱত প্ৰতিবছৰে বিহুত বিশেষ বহাগ বিহুত গাঁৱৰ বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আমাৰ গাঁৱৰ যিহেতু আমাৰ গাঁওখন এশঘৰ মই কৈছোৱে এশ ঘৰ মানুহ আছে তাত আমাৰ গাঁৱত ছাব্বিছ জানুৱাৰীৰ দিনাখন খেল অনুষ্ঠিত কৰা হয় আৰু এই খেলত আমাৰ গাঁৱৰ ল'ৰা ছোৱালী ডেকা গাভৰু আৰু বোৱাৰী বুঢ়া বুঢ়ি আদি সকলোৱে অংশগ্ৰহণ কৰে আমাৰ গাঁৱৰ কথা সাধাৰণতে কৈ শেষ কৰিব নোৱাৰি তথাপিতো মই এইখিনি কৈয়ে সামৰিলোঁ আৰু